হেল্ল' অ মাংস দোকানী হয় নেকি অ ক'ত আছে দোকানত আছে অ অ এ কি বুলি কয় মাংস লাগিছিলে আকৌ অ মাংস লাগিছিলে দহ কেজিমান কেইটকাকৈ লৈছে বইলাৰ মাংসটো মোক দহ কেজি দুশ চল্লিছ তিনিশ ন' দহ টকামান বিশ টকামান কমাই দিব পাৰিব নেকি

আৰু এ ইমান দাম কৈছে ৰূপচন্দা মাছটো আছে নাই অ সেইটো কেনেকৈ লয় অ সেইটো আঢ়ৈশ এ নহ'লে আপুনি এটা কাম কৰিব মোক এই বইলাৰ মাংসটোকে দি দিব পাঁচ কেজি অ অ হোম ডেলিভাৰী হ'ব নাই অ অ ঠিক আছে বাৰু আপোনাৰ নাম্বাৰটোত মই এশ টকা পঠাই দিম আৰু ইস্কে লকেচনটো পঠাই দিম হ'ব নাই অ অ আপোনাৰ এইটো নাম্বাৰতে পঠিয়াই দিছোঁ দেই অ অ ঠিক আছে বাৰু ঠিক আছে বাৰু নামটো মোৰ মোৰ দহটামান বজাত লাগিব অ অকে